হয় তেজপুৰ মেডিকেলত লাগিছে নেকি বাৰু আচলতে এইকেইদিন মোৰ বহুত বেছিকৈ বুকুখন বিষাই আছে আপোনালোকে পলম নকৰি ডেকাৰ গাঁৱলৈ এখন এম্বুলেঞ্চ পঠাব পাৰিব নেকি বাৰু হয় হয় হয় আৰু কেইটামান কথা সুবিধলগীয়া আছিলে আপোনালোকৰ অপাৰেশ্যন কেইটামান বজাত হয় বাৰু হয় হয় বুজিছো বুজিছো আৰু বাকী কোনজন ডক্টৰ থাকে কিবা গম পায় নেকি বাৰু হয় হয় আৰু এপইণ্টমেণ্টটো ফোনতে ল'ব পাৰিমনে নে যাব লাগিব বাৰু হয় হয় বুজিছো হয় বুজিছো বুজিছো আৰু ৰেজিষ্ট্ৰেশ্যনৰ পইচাটো কিমান মান দিম বাৰু হয় বুজিছো বাৰু ঠিক আছে দিয়কচোন মানে আজি লগালগ আপুনি এম্বুলেঞ্চ এখন পঠাই দিয়কচোন হয় এইটোৱে দে মোৰ নম্বৰটো আপুনি এইটো নম্বৰতে ফোন কৰিলে মোক পাব দেই হয় ঠিক আছে দিয়ক ঠিক আছে ধন্যবাদ দেই বাইদেউ ধন্যবাদ হয় হয়